আমি খেতি কৰোঁ সব খেতিয়ে কৰোঁ ধান খেতি কৰোঁ আৰু ঘৰত মৰাপাটৰ খেতি কৰোঁ শাক পাচলি লাই মূলা আলু জিকা ভোল যি কৰিব লাগে সকলোখিনিয়ে কৰোঁ খেতি কৰোঁতে আমাক বহুতখিনি বস্তু লাগে কাৰণ হাল বাবলৈ নাঙল যুঁৱলি মৈ এইকেইটা লাগে কঠীয়া কঢ়িয়াবলৈও কাণ মাৰিডাল লাগে কোৰ মাৰিবলৈ কোৰখন লাগে আমাৰ এইকেইটা আমাৰ খেতিয়কৰ কাৰণে প্ৰয়োজন আমি বৰা ধান জহা ধান চকোৱা ধান আমপাখি যিমানখিনি খেতি কৰোঁ সেইখিনি আহাৰ মাহ জেঠ মাহত যদি আমি কঠীয়াখিনি পাৰি থওঁ তেতিয়া আহাৰ মাহত শাওণ মাহত আমি খেতিটো সম্পূৰ্ণৰূপে কৰিব পাৰোঁ আহাৰ মাহত যদি মাটিটো ৰুওঁ বা শাওন মাহত যদি মাটিটো ৰুওঁ তেতিয়া ধান খেতিটো ভাল হয় যদি ভাদ মাহত ৰুৱে তেতিয়া অকণমান গোটটো কম হয় সেই গতিকে পৰাখিনি পক্ষত মানুহে জেঠ মাহত যদি ধান টো সোনকালে কঠীয়াটো পেলাই থয় তেতিয়া আহাৰ শাওণ মাহত যদি ধানখিনি ৰুৱা হয় ধানৰ গোট বৃদ্ধিটো বেছি হয় সেই গতিকে আমি সকলো খেতিয়কে জেঠ মাহত কঠীয়াটো পাৰি আহাৰ শাওণ মাহত মাটিটো ৰুই আদায় কৰিব লাগে আমি বাৰীত শষ্য খেতি কৰোঁতেও ধুনীয়াকৈ মাটিটো চাহ কৰি তাত আনি জিকা ভোল বডী ভেন্দি টেঙামৰা গুটি কুন্দুলি চটফটি এইবোৰ সকলোৱে আমি কৰোঁ সেইবোৰ আমাৰ বাৰিষা ছিজনৰ খেতি বাৰিষাত কৰোঁ খৰালি ছিজনৰ খেতি খৰালিত কৰোঁ আমাৰ খেতিয়কৰ কাৰণে এইটো প্ৰয়োজন কাৰণ ঘৰতো আমি হাঁহ কুকুৰা মেকুৰী কুকুৰ ছাগলী সকলোৱে পুহোঁ ছাগলী সময়মতে যদি বৰষুণ দিয়ে গছৰ ডাল কঠাল আমপাত নি পাত কাটি সিহঁতক গঁৰালত বান্ধি দিওঁ সেইখিনি খায় সময় সময় আকৌ ৰ'দৰ পৰা ছাঁলৈ আনিব লাগে সময় সময় এৰাল দিব লাগিব গৰুখিনিও তেনেকৈ সন্ধ্যা জাগ জ্বলাব লাগিব ৰ'দ দিলে ছাঁত বান্ধিব লাগিব সময়ত ঘাঁহ কাটি আনি মুখত আগত দিব লাগিব দানা সিজাই গৰু গাইক গাহৰি এইবোৰকো প্ৰতিপাল কৰিব লাগিব আমাৰ খেতিয়কৰ গৃহস্থসকলৰ এইটো আমাৰ কৰ্তব্য যে ঘৰত এটা জীৱ আছে সেই জীৱখিনিক আমি সময়মতে কেনেকৈ প্ৰতিপালন কৰিব লাগে হাঁহখিনিও ৰাতিপুৱা গঁৰালৰ পৰা ওলাই নোযোৱা আগতে আমি ভুচি আৰু ধান খুৱাই এৰি দিওঁ সময় সময় আহে হাঁহ কুকুৰা সময়ে সময়ে ধান দিওঁ খাবলৈ আৰু সময়ে সময়ে জেগাত বান্ধোঁ সেই হাঁহ কুকুৰা বন্ধা জাজেখিনি যদি আমি সময় সময় চাফা নকৰোঁ তাত বেয়া বস্তু পোক পতংগ হৈ কুকুৰা গাহৰি সেইবোৰকো বেমাৰ আজাৰ হ'ব পাৰে সেই গতিকে আমি গঁৰাল সদায় চাফা কৰিব লাগে যেতিয়াচাফা কৰিলে আমাৰ জীৱ জন্তুবোৰ ভাল হৈ থাকে একো বেমাৰ আজাৰ নহয় সেই গতিকে আমাৰ গৃহস্থসকলৰ বাবে আমি যিটো ঘৰৰ কাম কৰিব লাগে সেইটো কৰা কৰ্তব্য আমি যে আমাৰ ল'ৰাই বা আমাৰ নিজৰ স্বামীজনে যে ধন ঘটি আনি দিব সেই ধনকেইটাই যে আমি খাই জীৱন প্ৰৱৰ্তাব লাগিব সেইটো নহয় আমাৰ মহিলাই আমি যিখিনি জানো বোৱা কটা চিল চিলাই কৰা যি কাম কৰোঁ আমি চাদৰখন বলেও ধৰি লোৱা তিনিশ টকাত বা চাৰিশ টকাত বিক্ৰী কৰিব পাৰোঁ ৰুমাল এখন চিলালেও পঞ্চাছ টকাত বিক্ৰী কৰিব পাৰোঁ গামোছা এখন যদি আমি বৈ বিক্ৰী কৰোঁ ফুলাম গামোছাখন আঢ়ৈশ তিনিশ টকাত বিক্ৰী কৰিব পাৰোঁ আজিকালি বহুত বস্তুৰে দাম বেছি সেই গতিকে আমি গোটেই নিজেই প্ৰৱৰ্তন কৰিব কাৰণে চিলাই কুৰুচা ছুৱেটাৰ মোজা থাপনা কাপোৰ যি আমি হাতে চিলনি কৰিব পাৰোঁ সেইবোৰ আমি কৰি মেলি আমি নিজৰ কাৰণে নিজে ভৱিষ্যত আগুৱাই যাওঁ সেই আমাৰ পৰম্পৰাগত